হেল্ল' অঁ কি কৰিছে হেল্ল' অঁ কি কৰিছে অঁ এই আপোনালোকৰ এই হেৰি লোকেল কুকুৰা আছে নেকি অ' অঁ এই লোকেল কুকুৰা লাগিছিলে মানে লগৰ এজনী আহিছিলে সেই ভাত খোৱাবলৈ অঁ দামটো কেনেকৈ কৰে বাৰু মানে কেনেকৈ লৈ আছে লোকেল কুকুৰা অঁ হেৰি কিমানকৈ কৈছে কিমান কৈছে অঁ হেৰি কি কয় বেছি কৈছে নহয় আৰু অকণমান কমাই দিয়ক আকৌ ইমান ল'ব নেকি আৰু হেৰি কি কয় আপুনি ঘৰত আছেনে অঁ অঁ আপুনি ঘৰত আছেনে অঁ এই কাইলৈ যাম নেকি মানে লগৰজনী সেই কাইলৈ আহিব তাৰপিছত আকৌ আজি এতিয়া সেই গধূলিয়ে হ'ল নহয় অঁ অঁ হেৰি কি কয় কুকুৰা আপোনাৰ এনেকৈ ফাৰ্ম চাৰ্ম আছেনে নে এনেই ঘৰতে পোহে অঁ হেৰি কি বোলে ইভাগে ফাৰ্ম চাৰ্ম কিবা নাই নহয় খোলা ব্যৱস্থা অঁ তেনেকৈ মানে ফাৰ্ম চাৰ্ম থাকা হেঁতেন আৰু আপোনাৰ সুবিধা হ'ল হেঁতেন আৰু হেৰি বিকিবলৈ অঁ ফাৰ্ম এখন খুুলি ল'ব আকৌ কুকুৰা ফাৰ্ম লোকেল কুকুৰা ফাৰ্ম অঁ সেই হেৰি কি কয় তেনেকৈ দিব আৰু হেৰি চাই চিটি এই দাম চামবোৰ কাইলৈ তেতিয়াহ'লে আপুনি কেইটা বজাত ঘৰত থাকিব অঁ হেৰি কি কয় আপুনি দিয়া দামটো ডাইৰেক্ট ফিক্সকৈ কওক আৰু কিমান ল'ব অঁ তিনিশত হ'ব অঁ ঠিক আছে এতিয়া কেইটা আছে আপোনালোকৰ এতিয়া ঘৰত এনে কুকুৰা কিমানমান আছে অঁ অঁ মতা কুকুৰাবোৰ কেনেকৈ বিকিছে অঁ অঁ আকৌ হেৰি মাইকীবোৰ অঁ অঁ আকৌ এইবোৰ কণী চণী লোকেল কুকুৰা কণী বিকা হয় নেকি আপোনালোকৰ ঘৰত অঁ অঁ কণীবোৰ কেনেকৈ দিয়ে মানে এনেই এনেকৈ উমনি দিয়াবলৈ ঘৰত আনিবপৰা হ'ব নাই অঁ অঁ হয়নি আপোনালোকৰ ঘৰটো ক'ত আছিলে অঁ গাঁওখনৰ নামটো কি আছিলে বাৰু মই পাহৰি গৈছোঁ মানে অঁ অঁ গেলেকী লাহন গাঁও পৰে ন অঁ ঠিক আছে তেতিয়াহ'লে কাইলৈ ৰাতিপুৱাই কেইটামান বজাত নটামান বজাত গ'লে পাম নহয় চাগে মানে লগৰজনী অকমান সোনকালে আহিব অঁ হেৰি আপোনালোকৰ ঘৰত বগী কুকুৰা আছে নেকি অঁ অঁ সেইয়া হেৰি মতাইনে মাইকী অঁ অঁ তেতিয়াহ'লে সেই বগা কুকুৰা এজনীও মানে দৰকাৰ হৈছিলে সেই তেতিয়াহ'লে আপোনালোকৰ ঘৰৰপৰাই নিব লাগিব অঁ দাম চাই চিটি দামটো ল'ব আৰু

অঁ অঁ হয় নেকি এনেই বেলেগক কিমানকৈ বিকে অঁ অঁ আৰু বেলেগ মানুহবোৰে নিয়েহি আৰু কিবাকিবি কৰিবলৈ অঁ অঁ অঁ তেতিয়াহ'লে আজিৰপৰা আপোনালোকৰ ঘৰৰপৰাই আনিব লাগিব আৰু কুকুৰা অঁ হেৰি কি কয় ঠিক আছে তেতিয়াহ'লে কাইলৈ সেই কুকুৰা এটা দিব দেই তিনিশ টকা এটা দি পঠিয়াম অঁ আপুনি ঘৰতে থাকিব আকৌ নহ'লে চিনি নাপাম যে ঘৰটো আপোনালৈ ফোন কৰিম বাৰু হেৰি আপোনাৰ এইটোৱে নহয় ন ফোন নাম্বাৰ অঁ ঘৰত বেলেগ মানুহে নলয় নহয় অঁ অঁ ঠিক আছে দেই হ'ব এতিয়া